দাদা আপোনাৰ তাৰ পৰা যদি হেড ম'বাইল চাৰ্জাৰ এডাল যে লৈছিলোঁ সেইটো চাৰ্জেই নহয় দেখোন ভালকৈ চাৰ্জটো এৰি এৰি দিয়ে চাৰ্জাৰডাল কিন্তু ভাল নহয় দেই আপোনাৰ এই এইডোখৰ ধৰক বেয়া ওলালে আৰু চাৰ্জটো দিলে কিবা কিবি বহুত দেৰি লাগে চাৰ্জ হ'বলৈ চাৰ্জেই নহয় ম'বাইলত আৰু ইমান বেয়া চাৰ্জাৰ যে আপোনাৰ এনেকৈ হ'লে দেখোন আপোনাৰ দোকানখন বন্ধ হৈয়ে যাব আপুনি ভাল প্ৰ'ডাক্ট ইউজ কৰিব আকৌ আপুনিতো এইটো এইটো অৰিজিনেল বুলি দিছিলে এইটোতো অৰিজিনেল বস্তু নহয় এনেকৈ হ'লে নহ'ব নহয় দাদা এতিয়া মোক কি কৰি দিব এইডাল চাৰ্জাৰডাল কালি নিছোঁ চাৰ্জেই নহ'লে আজি ঘূৰাই দিছোঁহি ঠিক আছে মোক বেলেগ নেক্সট এডাল দিব লাগিব আকৌ এদিনত বস্তু বেয়া নহয় নহয় আৰু মই ঠিককৈ লগাইছিলোঁ ইভাগে বেয়া হৈ গৈছে আপোনাৰ ইয়াৰ পৰা নিয়াৰ পৰা মই চাৰ্জ ৰাতি লগাইছোঁ চাৰ্জাৰ নহয় চাৰ্জেই নহয় দেখোন ইয়াততো ইয়াততো আৰু মই চেক নকৰিলোঁ আপুনিহে চেক কৰি দিছিলে গতিকে ভাল চাৰ্জাৰ দিব লাগিব মোক এনেকৈ হ'লে কিন্তু নহ'ব নহয় আৰু দামো ইমান লৈছে অৰিজিনেল চাৰ্জাৰ বুলি কৈ অৰিজিনেল চাৰ্জাৰত দেখোন লগে লগে চাৰ্জ হয় সোনকালে চাৰ্জ সোনকালে চাৰ্জ হোৱা চাৰ্জাৰহে বিচাৰিছিলোঁ মই এনেকৈ হ'লে নহ'ব নহয় সেইটো কি জানো বুলি ক'লে নহ'ব নহয় আপুনি মোক চাৰ্জাৰ লাগিছিলে মোৰ চাৰ্জ নহ'লে মই কালি ঘূৰাই কালি নিছিলোঁ আজি ঘূৰাই দিছোঁহি আপুনি দুটকা লাগিলে বেছিকৈ লওক কিন্তু মোক ভাল চাৰ্জাৰ দিয়ক এনেকৈ এইবোৰ চাৰ্জাৰ কাম নিদিয়ে এনেকৈ হ'লে নহ'ব